মাছ ধৰাৰ কিছুমান প্ৰত্য়াহ্বান যেনে বৰশী জাল লাঙি জাল আদি আমি মাছ ধৰাত ব্যৱহাৰ কৰোঁ আৰু আমি মাছ ধৰাৰ সময়ত গৈ বতাহৰ মুখামুখি হৈছোঁ নদীত আৰু সেই সময়ত আমি নদীৰ মাজত বা নদীৰ ওচৰত যি ওখ ঠাই বা ওখ ঠাইত ঘৰ থাকে সেই ঘৰত আমি ঘূৰ্ণী বতাহ কমি নোযোৱালৈকে আমি সেই ঠাইত আশ্ৰয় লৈ থাকোঁ আৰু যেতিয়ালৈকে আমি ঘূৰ্ণী বতাহ কমি নাযায় বা বতৰটো ভাল হৈ নাযায় তেতিয়ালৈকে আমি নদীত নামি নাহোঁ বা আমি মাছ ধৰিবলৈ বাহিৰলৈ ওলাই নাহোঁ